ফটোগ্ৰাফী হৈছে এনে এক বিষয় যিয়ে মানুহৰ সৃষ্টিশীল মনটোক ফুটাই তোলে মই ফটোগ্ৰাফিক হবী হিচাপে বাচি লোৱাৰ কাৰণটো হৈছে সৰুতে যে যেতিয়া মানে মই সৰু হৈ আছিলোঁ তেতিয়া আমাৰ ওচৰৰে দাদা এজনে বিভিন্ন ধৰণৰ ফটো তোলা দেখিছিলোঁ ধুনীয়া ধুনীয়াকৈ ফটোবোৰ তোলা দেখি ময়ো ভাবিছিলোঁ যে ময়ো ডাঙৰ হ'লে এনেদৰে ফটো তুলিম যেতিয়া মই ডাঙৰ হ'লোঁ তেতিয়া মই এটা মোবাইলৰ মোবাইল ল'লোঁ মোবাইলৰ জৰিয়তে মই বিভিন্ন ধৰণৰ ফটোবোৰ তুলিলোঁ ফ ফটোবোৰ যেতিয়া মই ছ'চিয়েল মিডিয়ালৈ আহিলোঁ এনেধৰণৰ ফটোবোৰ ছ'চিয়েল মিডিয়াত আপলোড দিলোঁ তাৰ চ তাত আপলোড দিয়াৰ ফলত বিভিন্ন ধৰণৰ ভাল ভাল মন্তব্যই মোক উৎসাহিত কৰি তুলিছিল ফটোগ্ৰাফীৰ প্ৰতি মানুহৰ পৰা পোৱা এনেধৰণৰ মন্তব্যই মন মনটো ভাল লগাই তুলিছিল মই তাৰপাছতো মই মোবাইলৰ জৰিয়তে বিভিন্ন ধৰণৰ ফটো প্ৰাকৃতিক পৰিৱেশ চৰাই চিৰিকটি জীৱ জন্তু বা মানুহৰ ফটো তুলিবলৈ চেষ্টা কৰিছিলোঁ বৰ্তমান মই সাধ্যানুসাৰে মই এটা কেমেৰা কিনিছোঁ কেমেৰাৰ জৰিয়তে মই বিভিন্ন ধৰণৰ ফটোগ্ৰাফি এতিয়া কৰিছোঁ মই আমাৰ ওচৰতে থকা নদী পাহাৰ এইবোৰৰ ফটো প্ৰাকৃতিক পৰিৱেশৰ ফটো তুলিবলৈ চেষ্টা কৰোঁ ফটোবোৰ যাতে ভাল হয় তাৰ প্ৰতিও গুৰুত্ব দিওঁ বৰ্তমান সময়ত ফটোগ্ৰাফী হৈছে ফটোগ্ৰাফীয়ে মানুহক পেচা হিচাপেও সহায় কৰে ফটোগ্ৰাফীৰ জৰিয়তে বিভিন্ন ধৰণৰ বিভিন্ন ধৰণৰ আমি ফটো তুলিব পাৰোঁ